হেল্ল' হয় মই এখন কেব বুক কৰিছিলোঁ মই আজাৰাৰ পৰা পল্টন বজাৰ যাম কেব খন বুক কৰোতে সময় দেখুৱাইছিলে দহ মিনিট সময় লাগিব মোক পিক আপ কৰিবলৈ কিন্তু এতিয়া চল্লিছ মিনিট সময় পাৰ হৈ গ'ল আৰু এতিয়ালৈকে কেব খন আহি পোৱাহি নাই যিহেতু মোৰো সময়ৰ যিহেতু মূল্য় আছে মই দৰাচলতে অফিচ যাব লগা হৈ আছে খুব খৰধৰ হৈ আছে সেইবাবে মই কেব খন বুক কৰিব খুজিছোঁ আৰু ই দহ মিনিট সময় দেখুৱাই এতিয়া চল্লিছ মিনিটলৈকে যিহেতু কেবখন অহা নাই সেইবাবে মই যথেষ্ট অসন্তুষ্টও হৈছোঁ মই সদ্য়হতে কেব খন কেনচেল কৰিব খুজিছোঁ